অঁ গুড আফটাৰনুন অঁ হয় নেকি অঁ হয় কওকচোন

হয় অঁ

হয় হয় হয় ঠিক আছে বাৰু এনে মই ইয়ালৈ নতুনকৈ অহা মানুহ তথাপিতো মই আপোনাৰ কথাখিনি নিশ্চয় মই গুৰুত্ব সহকাৰে লৈছোঁ আৰু মানে যিহেতু যদিও মানে মোক বেলেগ দৃষ্টিৰে চাব পাৰে মই প্ৰকৃততে অকণমান মানুহটো অকমান নিকা এটা হেৰি বিচাৰোঁ গতিকে যদি তেনকুৱা ধৰণৰ কিবা যদি যদি কিবা মানে মোৰ চকুত পৰে মই নিশ্চয় তাৰ অনুসন্ধান কৰিম আৰু ৰাইজে যাতে প্ৰকৃত কামখিনি লাভ কৰিব পাৰে তাৰ কাৰণে মই চকু দিম বাৰু দেই অঁ অঁ ঠিক আছে বাৰু হ'বনে বাৰু হ'ব ৱেলকাম